শাওণ মাহটোৱে বছৰৰ শাওণ মাহটোৱে শিৱ পূজা কৰা হয় সেয়ে প্ৰায়ভাগ মানুহে শিৱ পূজা কৰে তেওঁলোকে শাওণ মাহত শিৱ পূজা কৰা হয় বুলি ভাবে আৰু আৰু সোমবাৰটো শিৱ পূজা কৰা সদায় সোমবাৰটোৱে বেছি ভাল বাৰ বুলি কয় সোমবাৰে শিৱক মানিলে ভাল বুলি কয় শিৱ পূজা কৰিলে আৰু শাওণ মাহত শিৱদৌলত শিৱ পূজা কৰা হয় তেওঁ সকলো বিভিন্ন পৰ্যটক আহে শাওণ মাহত শিৱ পূজা কৰিবলৈ আৰু তেওঁলোকে ধৰক ৰাতি নোখোৱা নোপোৱা কিছুমান বহুত দূৰৰ পৰা আহে তেওঁলোকে শাওণ মাহটোত বল বোম যায় তেওঁলোকে খোজকাঢ়ি কিছুমান পৰ্যটক খোজকাঢ়ি খোজকাঢ়ি শিৱদৌলত শিৱসাগৰ শিৱদৌলতো শিৱদৌলত তেনেকে ব'ল বম যায় তেওঁলোকে ৰাতিপুৱা যাতে গৈ পাইগে পূজা অৰ্চনা কৰিবলৈ তেনেকৈ যায় আৰু লগতে শাওণ মাহত এইবাৰ মইও মানিছিলোঁ মোৰ ওচৰৰ কেগৰাকীমান মহিলাই মানিছিলে আৰু মোৰ মানুহজন স্বামীও মানিছিলে তেওঁ শাওণ মাহৰ আৰু শাওন মাহত আমি মানিছিলোঁ মানে আমি গোটেই শাওণ মাহটোৱে খাদ্য আমি নিৰামিষকে খাইছিলোঁ আৰু আগবেলা ধৰক বাৰ বজাৰলৈকে আমি ব্ৰততে আছোঁ একো নোখোৱা নোবোৱাকৈ আৰু বাৰটা বজাৰ পিছত ধৰক বাৰটা বজাৰ পিছত আমি বইলকে হ'লেও খাদ্য ভাত গ্ৰহণ কৰিছিলোঁ আৰু আপোনাৰ সোমবাৰটো সম্পূৰ্ণ লঘোন দিয়া হৈছিল ৰাতিপুৱা শুই উঠা ঘৰ দুৱাৰ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি নিজৰ গা পা ধুই ধূপ ধূনা জ্বলাই শিৱ আৰু মন্দিৰলৈ গৈ তাত চাকি জ্বলাই সেইদিনা গোটেই দিনৰ দিনটো আমি ব্ৰততে আছিলোঁ মোৰ ওচৰৰ লগৰকিজনীও তেতিয়া তেওঁলোকে তেনেকে আমি আটাইকেইজনী লগ লাগি শিৱ মন্দিৰলৈ তেনেকে পূজা কৰিবলৈ যাওঁ তাত পূৰা ভিৰ হয় লাইনত ৰখি থাকিব লগা হয় তাত শিৱ ইয়াত চাকি বন বন্তি ধূপ ধূনা জ্বলাই ভিতৰত শিৱৰ লিংগত আমি সেই শিৱ লিংগত গাখীৰ ঢালিবও পাৰি সেইকাৰণে গাখীৰ লৈ যোৱা হয় তাৰপা তাত পূজাৰী বহি থাকে শিৱদৌলত সেয়ে পূজাৰীজনকো আমি সেৱা লওঁ তেওঁ আমাক সেৱা গ্ৰহণ কৰা হিচাপে হাততে এদালি ৰছী বান্ধি দিয়ে দেহা ভাল হ'বৰ বাবে শৰীৰ স্বাস্থ্য ভালে যাবলৈ গোটেই বছৰটো ভালে যাবলৈ তেনেকে শাওণ মাহটো বহুতৰে কাৰণে ভাল মাহ বুলিয়ে শুনো শাওণ মাহত শিৱক সকলোৱে প্ৰায় ভাগ মানুহে পূজা অৰ্চনা কৰে আৰু শিৱ পূজা কৰিলে শিৱ সোনকালে কিছুমানে ধৰক পূজা কৰে শিবৰ কাৰণে তেওঁ কিবা এটা পাবলৈ ধৰক নিজৰ মনৰ কিছুমান থাকে আৰু কিবাকিবি ধৰক নিজৰ ঘৰখনৰ হৈও বা নিজৰ পৰিয়ালৰ কাৰোবাৰ বেমাৰ আজাৰ ভাল হ'বৰ বাবে শিৱক পূজা কৰিলে যাতে তেওঁ আশীৰ্বাদ দিয়ে যাতে ওপৰৰ পৰা তেনেকে সকলোৱে প্ৰায়ভাগে তেনেকে আৰু যেনেকে কৰিছে তেনেধৰণে পাইছেও প্ৰমাণ তেনেধৰণে আৰু বছৰৰ গোটেই সোমবাৰটো যোনে শিৱ পূজা কৰে তেওঁ গোটেই সোমবাৰ দিনটো মানে মাছ মাংস নেখায় তেওঁ নিৰামিষ খায় বুলি জনা যায় ময়ো প্ৰতি সোমবাৰে মই সোমবাৰ দিনটোত একো নেখাওঁ মাছ মাংস এইবিলাক নেখাওঁ ৰাতিপুৱা ঘৰ দুৱাৰ পৰিষ্কাৰ কৰি যেতিয়া ধূপ ধূনা জ্বলাই গোটেই দিনটো লঘোনতে থকা হয় আৰু গধূলি আকৌ চাকি বন্তি জ্বলাইহে বইলকে আৰু খাদ্য খাওঁ ভাত পানী বা শাওণ মাহটো বিশেষকৈ বেছিকৈ কৰা হয় শাওণ মাহত আছে ঠায়ে ঠায়ে শিৱ মন্দিৰ ঢেৰ আছে য'তে যোনজনক ওচৰতে সুবিধা পায় মন্দিৰ যাবলে সেইজন তাতে যোৱা হয় নিজৰ কিছুমানে ধৰক নিজৰ ঘৰতেও শিৱ মন্দিৰ স্থাপন কৰি লৈছে তাতো তেওঁলোকে পূজা অৰ্চনা কৰে বিভিন্ন বেলেগ ওচৰ চুবুৰীয়া মানুহে আহি তেনেধৰণে শিৱ থান পাতি ল'লে তাতো চাকি বন্তি জ্বলায় আৰু শিৱৰাত্ৰি দিনাও চাকি বন্তি জ্বলাই তাত শৰাই এখনি আগবঢ়াই তেনেকেও সকলোৱে পূজা অৰ্চনা কৰে তেওঁক যাতে আশীৰ্বাদ দিয়ে সকলোকে ঠিক তেনেধৰণে সকলোৱে ওচৰ চুবুৰীয়া সকলোৱে কৰে